হেল্ল' হেল্ল' কওকচোন কোৱা ভাল ভাল ভাল তোমাৰ ভাল হয় হয় বিহুটো আহিলেই যাব লাগিব যাম বুলি ভাবিয়ে আছোঁ বাৰু পিঠা পনা আমাৰ ঘৰতহে এইবাৰ মাৰ অলপ অসুখ গাটো ভাল নহয় সেইকাৰণে বনোৱা নহ'ল ভাবিছোঁ এই তোমালোকৰ ঘৰতে খাই আহিম আৰু দিয়া পিঠানো কি এখনহে আৰু ওচৰতে হ'ব হ'ব ভালেই লাগিল বাৰু হেৰি কি কি পিঠা বনাইছে কোৱাছোন পিঠাটো কেনেকে বনাইছে

হয় হয় হয় হয়

নাৰি নাৰিকলৰ লাৰুটো আছে ন নাৰিকলৰ লাৰুটো কিন্তু মোৰ বহুত ভালপাওঁ দেই মই খায় এইটো তিলৰ লাৰু বনাইছে নাই তিলৰ লাৰু তিলৰ লাৰু

আমাৰ তাত আকৌ আগতে কি কৰিছিলে গম পাইছানে নাই আমাৰ তাত হেৰি বৰা চাউলৰ সান্দহ বনাইছিলে মাহঁতে যোৱাবছৰ বহুত বেছি আচলতে ওচৰৰ গাঁৱৰ ঘৰত তাৰমানে কি হৈছিলে ভগাই দিছিলে মানে খাব নোৱাৰা হৈ গৈছিলে এতিয়া এই মাৰ গাৰ অসুখ বনাব নোৱাৰে নালাগে নেক্সট বাৰ নেক্সট বাৰ বনাম নেক্সট বাৰ মানে নহয় অহা মাহতে বিহু গ'ল কি হ'ল এনেই হলেওতো মানে খাব পাৰিবা আমি মাক কম বাৰু বনাই ৰাখিব তোমালোকৰ পৰিয়ালটো আহিবা নহ'লে মই হ'লেও তোমালোকৰ ঘৰত দি থৈ আহিম গৈ হয় হয় মানে এ নহয় এতিয়া এত অঁ তেতিয়া পিছত গ'লে মই লৈ যাম বাৰু এতিয়াটো নোৱাৰিমেই হয় হয় হয় হয় হয় মই নাৰিকলটো বহুত বেছি ভাল পাওঁ হয় হয় হয় বাৰু ঠিক আছে মই যাম বাৰু লগৰ আমাৰ লগৰকেইটাকো লৈ যাম ৰ'বা ভাল লাগিব বাৰু ঠিক আছে